মোৰ সংস্কৃতিত থকা বিশেষ কিছুমান কলাৰ শিল্পকলাৰ বিষয়ে ক'ব গ'লে মই বিশেষভাৱে গান আৰু নৃত্যক বাচি ল'ম কিয়নো অসমত এই দুটা শিল্পক বেছিকৈ প্ৰাধান্য দিয়া হয় বিশেষকৈ নৃত্য কিয়নো অসমত বিহু নৃত্য হৈছে অসমৰ জাতীয় উৎসৱ বিহুত বিহুত নৃত্য পৰিৱেশন কৰা হয় লগতে কাপোৰবিলাকৰ কথা ক'ব গ'লে কাপোৰ এৰী মুগা পাট এইবিলাকৰ কাপোৰ সচৰাচৰ আমাৰ অসমত পৰিধান কৰা হয় লগতে কপাহী কাপোৰৰো পৰিধান কৰাৰ এক নিয়ম আছে বিহুত আমি সাধাৰণতে এৰী মুগা পাট এইবিলাক কাপোৰ পৰিধান কৰোঁ